মাজুলীত আমাৰ আচলতে আমাৰ প্ৰায় বাৰজনমান আছে আৰু বাকী আমাৰ ভলণ্টিয়াৰবিলাকে গাঁওবিলাকত ছাৰ্ভে কৰে সেই অনুসৰি গাঁওবিলাকৰ পৰা যি খবৰ আহে সেইমতে আমি তাত গৈ পেলাই আৰ্চেনিক নিৰ্গমনৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু যিসমূহ ব্যৱস্থা লয় তাত চৰকাৰীভাৱেও সহায় কৰে আৰু চৰকাৰৰ পৰা বিশেষ অনুদান লৈ পেলাই আমি কাম কৰি আছোঁ নিশ্চয়কৈ মাজুলী মানে বিভিন্ন ৰাইজৰ পৰা আমি যি খবৰ পাইছোঁ সেই অনুসৰি মাজুলীৰ বিভিন্ন ৰাইজৰ পূৰ্বতে আৰ্চেনিকৰ যি সমস্যা আছিলে সেই সমস্যাৰ পৰা যথেষ্ট মুক্ত হৈছে আৰু বৰ্তমান যিবিলাক গাঁৱত আমি নতুনকে কাম কৰি আছোঁ সেইবিলাকতো আৰ্চেনিকৰ পৰা যিখিনি প্ৰব্লেম আহিছিলে আগতে সমস্যাৰ সৃষ্টি হৈছিলে সেই সমস্যাসমূহ এতিয়া নাইকিয়া হৈছে বুলি জনাইছে ৰাইজে মানে ভাল পাইছে বুলি জনাইছে আমাক

মাজুলীত থকা কাৰ্যালয়লে আপুনি এখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব সেই ফিল আপ কৰাৰ পিছত তাত আমাৰ সদস্য গৈ পেলাই তাত চাবগে আপোনাৰ পানীৰ গোটেই বস্তুখিনি যদি তাত যদি সেই তেনেকুৱা ধৰণৰ আৰ্চেনিক বা অন্যান্য সমস্যা আছে তেতিয়াহ'লে তাত আমাৰ আৰ্চেনিক নিগমনৰ যি যন্ত্ৰ পাতি আছে সেইখিনি তাত আপোনালোকৰ ঘৰত গৈ ব্যৱহাৰৰ কাৰণে দিব

হয় নিশ্চয় আমি সেই সেইখিনি সেইখিনি সজাগতা সভাও আয়োজন কৰিব পাৰে তাতো আমাৰ এক্সপাৰ্ট আমাৰ যিসকল আছে অভিজ্ঞ মানুহ তাত যাব আৰু গৈ পেলাই তাত সহায় সহযোগিতা কৰিব পাৰিব আপোনালোকে যোগা আমাৰ অফিচত আহি যোগাযোগ কৰিলে গোটেইখিনি গোটেইখিনি হেৰি এইটো কি বুলি কয় আমি চাই দিম তাতে গৈ পেলাই আমি কৰি দিব পাৰিম সেইখিনি আমি ফোনত আপুনি পিছত ফোনত যোগাযোগ কৰিলেও আমি কৰি দিব পাৰিম বাকী যদি ইনষ্টলমেণ্টৰ কাৰণে কথা পতা যায় তেতিয়াহ'লে এইটো আবেদন কৰিব লাগিব হয় অঁ হয় সজাগতা সজাগতা সজাগ সজাগতা অনুষ্ঠানৰ কাৰণে আমি আহি যাম কোনোবা দিন বিশেষ সময় সুবিধা মিলাই আমি আহি যাম হ'ব ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে হয়